মই যিকোনো সময়তে গাই ভালপোৱা গানটো হৈছে অলকানন্দা যিটো সানিধ্য ভূঞা আৰু শংকুৰাজ শংকুৰাজ কোঁৱৰ নেকি তেওঁ তেখেত দুজনে লিখি গাইছে মই সেই গানটো গুণগুণাই থাকোঁ আৰু সেই গানটো শুনিও ভালপাওঁ সেই গানটো শুনাৰ লগে লগে মোৰ গোটেই শৰীৰৰ মানসিক অশান্তিৰ অৱসাদ চব সকলোখিনি দূৰ হৈ যায় আৰু সেই সেই গানটো মই শুনিও থাকোঁ আৰু গুণগুণায়ো থাকোঁ সেই গানটোৱে মই অকলে থাকিলে বা যিকোনো সময়তে শুনি বা গাই ভালপাওঁ